হয় যোগাসনক হবী হিচাপে ল'বলৈ মোক মোৰ দেউতাই অনুপ্ৰেৰণা জগাইছিল কিয়নো মোৰ কিছুমান শাৰিৰীক সমস্যা আছিল সেই সমস্যাসমূহ মই ডক্টৰৰ ঔষধ খাই সেইসমূহৰ উপশম পোৱা নাছিলোঁ যাৰফলত মোৰ দেউতাই মোক এদিন কৈছিল যে তুমি যোগাসনৰ অভ্যাস কৰা ঠিক সেইদৰে মই লাহে লাহে মোৰ গুৰু কবিতা নেওগৰ ওচৰত মই যোগাসনৰ শিক্ষা আৰম্ভ কৰিছিলোঁ আৰু যাৰ ফলত বৰ্তমান মই মোৰ যিখিনি শাৰীৰিক সমস্যা আছিল সেইসমূহ হৰ সমাধান পাবলৈ সক্ষম হৈছোঁ বৰ্তমান মই যোগাসন কৰি আছোঁ আৰু কৰি থাকিম ভৱিষ্যতলৈও কিয়নো মোৰ যাতে মই সম্পূৰ্ণৰূপে সেই শাৰীৰিক সেই সমস্যাসমূহৰ দ্বাৰা সুস্থ হৈ উঠোঁ